মই ভালপোৱা চিনেমা বুলি ক'লে বহুতৰ কথা মনলে আহে যদিও মই আজি দুমাহ তিনিমাহৰ আগতেই চোৱা এখন চিনেমাৰ কথা ক'ব বিচাৰিছোঁ চিনেমাখনৰ নাম আছিল মেড ইন নলবাৰী সেই চিনেমাখনৰ জড়িয়তে অসমত বিশেষকৈ মাজুলীত মাজুলীত যিসকল মাজুলীত মাজুলীত চাবলে যায় বা তেওঁলোকে কিমান মানে দুৰ্যোগৰ সন্মুখীন হয় তাৰ সেই বিষয়টো তেওঁলোকে উপস্থাপন কৰিছে আৰু আৰু সেই সময়ত তেওঁলোকে মাজুলীলে গৈ কি কি দেখিছিলে সেই কথা সুন্দৰভাৱে উপস্থাপন কৰিছে লগতে বৰ্তমান অসমত বা সময়ত মানুহবিলাকে চাকৰি সূত্ৰেই হওক বা নিজৰ কৰ্ম সূত্ৰেই হওক ঘৰৰ পৰা বহুত আঁতৰত থাকিবলগীয়া হয় তদুপৰি তেওঁলো সেই চিনেমাখনত একেলগে চাৰিজন বন্ধুৱে যোৰহাটৰ পৰা চাৰিজন বন্ধু নহয় আচলতে তেওঁলোকে বিভিন্ন এজৰ বয়সৰ মানুহে একেলগে নলবা যোৰহাটৰ পৰা গুৱাহাটীলে আহিছে আৰু গুৱাহাটীলে অহাৰ সময়ত তেওঁলোকে কি মানে কেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হৈছিলে সেই সম্পৰ্কে সেই সম্পৰ্কে চিনেমাখনত দেখুৱাইছে আৰু একেলগে আহি থকা তিনিজন মানুহৰ ভিতৰত এজন একেবাৰে বৃদ্ধ আছিলে আৰু তেওঁৰ সেই তেওঁ তেওঁলোকক সেই মানুহজনে সেই তেওঁৰ যিকিজন মানে সহযোগী আছিলে অহা তেওঁলোকক নিজৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে নিজৰ জীৱনৰ বিষয়ে কৈছে কেনেদৰে তেওঁ এগৰাকী পত্নী মানে পত্নীৰ পৰা আজি চল্লিচ বছৰে দিন তেওঁ আঁতৰত আছে আৰু সেই কথা কৈ কৈ তেওঁ তেওঁলোকে গুৱাহাটীলে আহি থাকোতে বিভিন্নত খাবলে সোমাইছে এখন ঠাইত আৰু তেওঁ সেই অসমীয়া সমাজৰ বিশেষকৈ চাহ জনগোষ্ঠীটোৰ সমাজখনৰ বিষয়ে দেখুৱাইছে দেখুৱাইছে তেওঁৰ সেই সময়ৰ প্ৰাকৃতিক দৃশ্যৰ লগতে সেই সম্পৰ্কে দেখুৱাইছে তেওঁলোকে আহি আহি গুৱাহাটী পালেহি আৰু গুৱাহাটী পাওঁতে হঠাৎ তেওঁলোকে নামিবলে লওঁতেই সেই বৃদ্ধ মানুহজনৰ অসুস্থ হৈ পৰিছে আৰু তেওঁৰ ৰ্মৃত্যু তেওঁ অসুস্থ হৈ তেওঁক মেডিকেলত ভৰ্তি কৰাইছে যদিও তেওঁৰ মৃত্যু হৈছে কিন্তু মৃত্যু হোৱাৰ পিছত তেওঁ পৰিবাৰে সেই মানে সেই মানুহজনৰ মানুহগৰাকীয়ে তেওঁক লগ কৰিবলে আহিছে কিন্তু তেওঁৰ সেই মানুহগৰাকী তেওঁৰ মৃত্যু মানে মৃত্যু হৈছে বুলি গম পোৱা নাই আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যিকিজন মানুহ একেলগে আহিছিলে তেওঁলোক গোটেই কেইজনে নলবাৰীৰ আছিলে আৰু নলবাৰীৰ আছিলে যদিও তেওঁলোকে নলবাৰীলে প্ৰায় যোৱা নহয় আৰু চিনেমাত নহয় চিনেমাখনৰ বা চলচ্চিত্ৰখনৰ শেষত তেওঁলোকে দেখুৱাইছে যে মানুহজনে যিহেতু মৃত্যু ঘটিলে সেই মানুহজনৰ মৃত্যুৰ পাছত তেওঁলোকে নিজৰ ঠাইখনৰ কথা মনত পেলাইছে আৰু তাৰ পিছদিনাখনি তেওঁলোকে নিজৰ ঘৰৰ মানুহখিনিক লগ কৰিবলে নলবাৰীলে ঢাপলি মেলিছে আৰু এই থিমটোৱে আছিল চিনেমাখনৰ মুল থিম